হেল্ল' অঁ ভালনে অঁ ভাল অঁ

হয় এই বজাৰলৈ যাম বুলি ভাবিছিলোঁ বহুত দিন যোৱা নাই যাব নেকি বাৰু

এই কাপোৰৰ বজাৰকে কৰিবলৈ আছিলে অঁ এতিয়া আপুনি চিনি পাই নেকি কওকচোন মই বহুত দিন যোৱাই নাই মানে দোকান

অঁ

ঠিক আছে তেতিয়াহ'লে ওলাব আপুনি অঁ আপোনাক মই ফোন কৰিম বাৰু যোৱাৰ আগতে অঁ অঁ হ'ব দিয়ক